গাঁও অঞ্চলত এটা ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে মানে আমাৰ যথেষ্ট অসুবিধা হয় ভিতৰুৱা গাঁৱত এতিয়া ঘৰতে মাটি বাৰী আছে ধৰক ঘৰতে খেতি পথাৰ কৰিলে শাক পাচলি কৰিলে ধৰক হাঁহ কুকুৰা পুহিলে কিন্তু তেওঁলোকে এতিয়া বজাৰলৈ বা উলিয়াই নিবলৈ হ'লে মানে আমাৰ ভিতৰুৱা গাঁও অঞ্চলত কি হয় ৰাস্তা পদূলিৰ অসুবিধা সুবিধাজনক নহয় যাতায়তৰ অসুবিধা কিছুমান এনেকুৱা একেবাৰে নিম্ন খাপৰ মানুহ আছে তেওঁলোকৰ শাক পাচলিখিনি ৰাচ উলিয়াই নিবলৈ এখন বাইচাইকেলৰ সুবিধা হয় ত' আমাৰ যথেষ্টখিনিতো সেই বা বেলেগ কিবা এটা ব্যৱসায় আৰম্ভ কৰোঁ বুলি ক'লেও আমাৰ অৰ্থৰ অভাৱ হয় দুখীয়া মানুহৰ মন থাকে ব্যৱসায় এটা আৰম্ভ কৰিবলৈ কিন্তু গাঁৱৰ গাঁৱৰ মানুহ হিচাপে আমাৰ যথেষ্ট দুখীয়া নিচলা মানুহ আছে বা নিবনুৱা আছে ত' তেওঁলোকে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰোঁ বুলি ক'লেও তেওঁলোকৰ অৰ্থৰ অভাৱৰ কাৰণে ধৰক আগবাঢ়ি যাব নোৱাৰে ত' সেইটো কাৰণে আমাৰ কি হয় পিছপৰি থাকিবলগীয়া হয় সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেইটো কাৰণে আমি এজন এজন নিবনুৱা হওক বা এজন এজন দুখীয়া মানুহক হেঁপাহ কৰা বা মন থকা মানুহ এজনক আমি ব্যৱসায়টো আৰম্ভ কৰিবলৈ হ'লে মানে যিবিলাক মানুহৰ ওচৰত ধৰক আছে সহায় কৰিব পৰা শক্তি আছে ধৰক বা তেওঁৰ এজন মানুহক উদ্ধাৰ কৰিবলৈ বা সহায় কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিব লাগে অকলে নহ'লেও আমি মিলিজুলি তেওঁক সহায় কৰিব লাগে ধৰক এখন পাচলিখিনি উলিয়াই নিবলৈ বা আজি হাঁহ কুকুৰাখিনি নিবলৈকে উলিয়াই নিবলৈ বজাৰলৈ এখন চাইকেলৰ ব্যৱস্থা কৰি দিব লাগে বা কোনোবা এজন নিবনুৱাই কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি কেনে মন মেলিছে ত' তেওঁক আমি উৎসাহ যোগাব লাগে সকলোৱে মিলি ধৰক অৰ্থৰ কাৰণে নহ'লে আমি তেওঁক সহায় কৰিব লাগে মিলি ব্যৱসায়টো আৰম্ভ কৰক বুলি কেনে উৎসাহ যোগাব লাগে আৰু ধৰক ব্যৱসায়টো কিদৰে আৰম্ভ কৰিব কি কৰিলে কি কৰিলে কি হ'ব সেইখিনিৰ ওপৰতো আমি উপদেশ উপদেশ বুলি নকওঁ আলোচনা কৰি তেওঁক আগবঢ়াই নিব লাগে আমি সকলোৱে সমস্যাটো যথেষ্ট থাকে ধৰক কৈছোৱে অৰ্থৰ অভাৱ ধৰক বা ৰাস্তা পদূলি সেইখিনি যাতায়তৰ সেই সমস্যাখিনি আমি সকলোৱে মিলিজুলি বা চৰকাৰে হ'লেও সেইখিনি সাহাৰ্যটো দিব লাগে আৰু তেতিয়া সকলোৰে সুবিধা হয় গাঁওখনত গাঁৱত তেতিয়া আমাৰ এই নিবনুৱা সমস্যাটো দূৰ হ'ব বা আজি এঘৰ মানুহৰ অকণমান ধৰক পানীত হাঁহ নচৰা এঘৰ মানুহৰ অকণমান উন্নতি হ'ব গাঁৱৰ দুখীয়া নিচলা ল'ৰা ছোৱালীকেইটাক ধৰক মাক দেউতাকে অকণমান মানে আশা জাগিব যে কিবা এটা এইটো ব্যৱসায়ৰে আৰম্ভ কৰি কিবা এটা কৰিব পাৰিম বুলি ত' সেইটো কাৰণে আমি সকলোৱে মিলি উৎসাহ যোগাব লাগে সহায় কৰিব লাগে